তাকেইতো সেইদিনাখন তো যা কথা যে আমাৰ ঘৰত আহোঁতে কি কৰিবা হা

উৰিষ্যাত অঁ তাকেতো উৰিষ্যাত যাওঁ জগন্নাথ মন্দিৰৰ দৰ্শনৰ কাৰণে এবাৰ গৈছোঁ আগতে বিৰা বহুত ভাল লাগে তাতে যিটো সাগৰৰ হেৰি সৌন্দৰ্য সাগৰৰ সৌন্দৰ্য বহুত ভাল লাগে আৰু অঁ আৰু মন্দিৰ মন্দিৰ দৰ্শনটো ভাল লাগে অলপ ঠাণ্ডা পৰিলে যাৱা ভাল হ'ব নেকি গৰম বহুত অক্টোবৰ মানত অক্টোবৰ নৱেম্বৰৰ ভিতৰত নেকি ল'ৰা ছোৱালী সুবিধা হ'ব ল'ৰা ছোৱালীখিনি অলপমান গৰমৰ পৰা হেৰি হ'ব না গৰমত অশান্তি আৰু গৰমত অসুখ বিসুখবিলাকো বেছি হৈ থাকে

বৰ্তমান গৰমৰ ছিজনত অসুখ অসুখ বিসুখবিলাক বেছি হয় নহয়

আমাৰ ওচৰৰ গোৱালপাৰা জিলাৰ যাব পাৰি ভাল লাগে তাৰ যিটো প্ৰাকৃতিক মানে হেৰি এইখিনি বহুত ভাল লাগে প্ৰাকৃতিক যিটো সৌন্দৰ্য্য মনবিলাক অলপ ভাল লাগে ইয়াতে এদিন যাই আহোঁ নেকি ইয়াতে আগতে এদিন ওলাওঁ তাৰপিছত তাতে যাম ওড়িশাত নেকি অলপ অক্টোবৰ নৱেম্বৰ মাহমানত ঠিক আছে অঁ

এ এদিনতে ওলাম হেৰি শ্ৰীচূৰ্য তেনেকৈ ঘূৰিম হ'ব ল'ৰা ছোৱালীখিনিৰো ভাল লাগিব অলপ অ' পৰীক্ষাটো শেষ হ'ল ঠিক আছে অঁ ঠিক আছে নহ'লে